মই আপোনাৰ গৰম দিনত ভ্ৰমণ কৰি ভাল পাওঁ মানে কাৰণ কেলৈ গৰম দিনটোত আপুনি ভ্ৰমণ মানে বহুত দূৰলৈ গ'লেও আপোনাৰ কোনো মানে চিন্তা নাই মানে আপোনাৰ বৰষুণো নহয় সোনকালে আন্ধাৰ নহয় মানে দিনটো কাৰণে গ'লেও আপুনি মানে ৰাতিপুৱা গ'লেও পোহৰে পোহৰে আহি ঘৰ পায় আৰু মানে বতৰ ফৰকাল হৈ থাকে মানে আপোনাৰ মন মৰা হৈ নাথাকে অকণমান মানে মই সেইটো কাৰণে গৰম দিনটোত ভ্ৰমণ কৰি ভাল পাওঁ আৰু এনেকুৱা জেগাত গৈ ভাল লাগে আপোনাৰ গৰম দিন কেইটাত আপোনাৰ য'ত মানে ছুইমিং পুল থাকে ধৰক তাত সাঁতুৰিবও পাৰি মানে অকণমান গৰম ভাবটো যোৱাবও পাৰি তেনেকৈ মানে গৰম দিনটোত অকণমান ভ্ৰমণ কৰি ভাল লাগে আৰু মানে মই ভালপাওঁ গৰম দিনটোত অকণমান মানে য'ত ঠাণ্ডা মানে ঠাণ্ডা অনুভৱ এটা হয় তেনেকুৱা জেগালৈও মানে গৰম দিনত গৈয়ে ভাল লাগে ধৰক আমাৰ ইয়াত ধৰক গৰম পৰিছে তাত মানে অকণমান ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আছে তেনেকৈ মানে সেই গৰম দিনটোত মানে ইয়াত বহুত গৰম দিয়ে সেইডোখৰ জেগালৈকে যাওঁ মানে অকণমান ফুৰি মেলি আহোগৈ তেনেকৈ গৈ ফুৰিবলেও ভাল লাগে সেই তেনেকৈ মানে গৰম দিনটোত মানে অকণমান ভ্ৰমণ কৰি ভাল পাওঁ আৰু তাৰ উপৰিও গৰম দিনটোত আপোনাৰ কাম মানে ঘৰ মনো ফৰকাল হয় আৰু আপোনাৰ ঘৰ চৰো চাফা হৈ থাকে না ওলাই গৈয়ো মন চনো ভাল লাগে আৰু আপোনাৰ য'ত মানে ধৰক পানী নিজৰা বৈ থাকে তাত গা চা ধুবলৈ মানে ভ্ৰমণ কৰি তাত গৈ মানে ছুইমিং পুলত ডাইৰেক্ট পৰি দিলো আৰু নিজৰাত ডাইৰেক্ট মানে গা চা ধুই দিলো আৰু তেনেকৈ মানে অলপমান দূৰ জেগাত মানে ভ্ৰমণ কৰি অকণমান ভাল লাগে তাৰমানে সেইটোৱে আৰু মানে মোৰ এইখিনি কথাকে কৈ আৰু মোৰ কথাখিনি সামৰিছো